মোৰ আজিলৈকে তেনেকুৱা ৰন্ধন দুৰ্যোগ বৰ ডাঙৰকৈ হোৱা নাই কিন্তু এবাৰ হৈছিলে মই ভাত বনাই থাকোঁতে ঘৰত মাৰ অলপ প্ৰব্লেম হৈ আছিলে ভৰিত দুখ পাই আছিলে তো ময়ে ভাত বনাই আছিলোঁ তেতিয়া ভাত বনাই থাকোঁতে গেছৰ পাইপ অলপ লীক হৈ তাত জুই লাগি গৈছিলে জুই লাগোঁতে মই ইমান ভয় খালোঁ ভয় খাই মই কি কৰোঁ কি নকৰোঁ বহুত দেৰি চালোঁ জুই ওলাই আছিলে তাৰপিছত নিজকে সান্ত্বনা দি ঘৰত থকা গামোচা এটা ল'লোঁ গামোচাটো তিয়াই মেলি ভালকৈ মই ইউটিউবত চাই থকা ভিডিঅ' আৰু এনেকৈ চাই থাকোঁ আৰু কেনেকৈ কি কৰিব লাগে জুই লাগিলে তাৰপিছত তেনেকৈ মই ঘৰত গামোচাটো লৈ মেলি তিয়াই মেলি তাৰপাছত তাত য'ত জুই লাগিছিলে তাত মেৰিয়াই জুইটো যেন তেন বন্ধ কৰিলোঁ টেংকীটো বন্ধ কৰিলোঁ তাৰপিছত মোৰ অলপ শান্তি হ'ল আৰু বহুত বহুত বেছি ভয় খাইছিলোঁ তেতিয়া আৰু তেনেকুৱা আৰু এটা হৈছিলে মোৰ এবাৰ তেনেকৈয়ে ভাত বনাই থাকোঁতে প্ৰেছাৰ কুকাৰৰ ওপৰত আপোনাৰ যোনটো চিটিটো লক হৈ গৈছিলে প্ৰেছাৰৰ চিটিটো তেতিয়া লক হৈ গোটেই মানে ভিতৰত প্ৰেছাৰ কুকাৰৰ গেছ গেছ জমা হৈ প্ৰেছাৰ কুকাৰটো ব্লাষ্ট হৈ গৈছিলে ব্লাষ্ট হওঁতে আমাৰ ঘৰটো টিঙৰ কেঁচা ঘৰটোৰ ওপৰত টিং আছিলে টিং চিং ফালি ওলাই গ'ল লগত আমাৰ মা ওচৰত আছিল তেতিয়া মাৰ গোটেই গাত গৰম পানী পৰিলে বৰ এটা একো নহ'ল গেছৰ মানে ভাপটো আছিলে পানীটোৰ পৰা ইমান দুখ পোৱা নহ'ল বাৰু কিন্তু সেইদিনাখন বৰ বেছি ভয় খোৱা হ'ল তাৰপিছত ওচৰত আমাৰ ঘৰৰ ওচৰৰ মানুহ এজনী আছিলে সেইজনী ঘৰত পূৰা চকু চকু ৰঙা হৈ একদম চকুতো পানী সোমাল তাত চকু চকু ৰঙা হৈ তাত ডক্টৰক দেখাবলগীয়া হ'ল বহুত কিবাকিবি হ'ল বহুত প্ৰব্লেম হ'ল কিন্তু তাৰপিছৰ পৰা এতিয়া তাৰ উদ্ধাৰ কি কি উদ্ধাৰ উদ্ধাৰ কৰিলোঁ মানে তাৰ পৰা মানে আপোনাৰ সৰু কেঁচুৱা এটা আছিলে কেঁচুৱাটো ভাল মোৰ ওচৰত নাছিলে তাক মই যেন তেন ধৰি মেলি ঢাকি থলোঁ ভয়তে ময়ো বাচ বচাবৰ কাৰণে কেঁচুৱাটোক বচাবৰ কাৰণে বাছি মেলি থ'লোঁ ভয় খালোঁ বাৰু টিঙো ফুটা হ'ল টিং ফুটা হৈ গোটেই প্ৰেছাৰ কুকাৰটো ব্লাষ্ট হ'লে গম গম গম পোৱা নাই গম আজিলৈকে তেনেকৈ গম পোৱা নাছিলোঁ প্ৰথমবাৰ পাইছিলোঁ তো চবে ভয় খাইছিলোঁ তেনেকুৱা হ'ল তাৰপিছত তেনেকৈ আৰু একো হোৱা নাই কি হ'ল সিমানখিনিয়ে আৰু